হয় মই লকডাউনত বহুতখিনি আইটেম কিন্তু বনাবলৈ আজিকালি ধৰি লওঁক ইউটিউবত বহুতখিনি বস্তু উপলব্ধ যিহেতু তাৰ পৰাই চাই চাই বহুতখিনি কথা শিকিব পাৰি লকডাউনত মই ধৰি লওঁক যেনে ম'ম' বনাবলৈ শিকিছিলোঁ চাওমিন বনাবলৈ শিকিছিলোঁ ৰোল বনাবলৈ শিকিছিলোঁ আৰু চিকেন টন্দুৰী বনাবলৈ শিকিছিলোঁ পোলাও বনাবলৈ শিকিছিলোঁ বিৰিয়ানী বনাবলৈ শিকিছিলোঁ ভালেখিনি বস্তু মই লকডাউনত শিকিবলৈ মানে বহুতখিনি চেষ্টা কৰিছিলোঁ আৰু শিকিলোঁও এতিয়া বৰ্তমান মই ফাষ্ট ফুডৰ দোকান চলাই আছোঁ শিকি